পট্ৰেইটটো ঠিক কৈ মিলাই লওঁ ক'ত কি হ'ব পাৰে মইটো প্ৰায় ভাগ চিনাৰি অৰ্থাৎ যোনটো প্ৰাকৃতিক দৃশ্য সেইটো অংকন কৰোঁ সেইবাবে পাহাৰ নদী আদিবোৰৰ মাপ ধুনীয়াকৈ মিলাই অলপ অংকন কৰি লওঁ তাৰ পিছত ৰঙৰ ব্যৱহাৰ কৰোঁ যিবোৰ ৰং য'ত হয় বেলিৰ বাবে হালধীয়া নদীৰ বাবে নীলা আকাশৰ বাবে পাতল নীলা সেউজীয়া ঘাঁহ আদিবোৰৰ বাবে মই এনেকে ব্যৱহাৰ কৰি যাওঁ তাৰপিছত অংকনটো সম্পূৰ্ণ কৰোঁ ড্ৰয়িং সৃষ্টি কৰোতে মই কোনো ধৰণৰ অনলাইন উৎস ব্যৱহাৰ নকৰোঁ বা শেহতীয়া ড্ৰয়িঙৰ আঁৰৰ প্ৰক্ৰিয়াটো হ'ল মোৰ বহুতখিনি কষ্ট কৰিব লগীয়া হয় তাৰপিছত বেছিকৈ মই ৰঙৰ ব্যৱহাৰ কৰোঁ ধুনীয়াকৈ সজাব বিচাৰো ৰঙেৰে পিয়'ৰলি ৰংটো ভালদৰে নমাই দিব বিচাৰো কাগজত তাৰফলত মই দৃশ্যটো অতি চেষ্টা কৰোঁ যে খুব ভালদৰে মনোৰম হৈ পৰে